হেল্ল' অঁ আপুনি পৰিশ্মিতা কোঁৱৰ বাইদেউ হয়নে অঁ মই এই গুৱাহাটীৰ পৰা কৈছিলোঁ আপুনি শিৱসাগৰৰে নে অঁ মই তাৰমানে তাত ফুৰিবলে যাম বুলি ভাবিছিলোঁ আপোনালোকৰ তাৰমানে ইয়াৰ ৰংঘৰ কাৰেংঘৰ তাৰ সেয়া চাবলৈ যাম বুলি ভাবিছিলোঁ অঁ মই তাৰমানে তাৰ বিষয়ে বৰ বিশেষ একো নাজানো যে অঁ তাৰ বিষয় জানিব বিচাৰিছো ব কওকচোন অলপ অঁ অঁ শুনি আছোঁ বাইদেউ কওক অঁ অঁ অঁ অঁ শুনি আছোঁ অঁ বাইদেউ হেল্ল'

অঁ অঁ অঁ হয় নেকি অঁ মই মানে ৰংঘৰ আপোনালোকৰ ইয়াৰ এই ৰংঘৰত সোমাম বুলি ভাবিছিলোঁ ৰংঘৰ কাৰেংঘৰ অঁ অঁ শুনিছো বাৰু খালী কিমান মানে দূৰত আছে বা কিমান মানে হেৰি হ'ব সেইটো অঁ অঁ অঁ

অঁ অঁ অঁ অঁ মই চব ওচৰতে আছেনে বাৰু মই মানে গ'লে মানে যাতে চব মানে চাই আহিব পাৰোঁ আৰু অঁ অঁ আৰু পুখুৰীৰ আছে বুলিও আছে অঁ

অঁ দেখিছোঁ বাৰু

অঁ বাইদেউ অঁ শুনি আছোঁ মই যাম আৰু অহা সপ্তাহত

অঁ হয় নি অঁ অঁ অঁ বৰদৌল ন অঁ

অঁ হয় ন হয় নেকি অঁ হয় নেকি অঁ মই এই গুগলত ছাৰ্চ কৰি চাইছিলো বাৰু

অঁ ন অঁ অঁ অঁ অঁ অঁ শুনি আছোঁ কওকচোন

শুনি আছোঁ শুনি আছোঁ কওকচোন অঁ হয় নেকি

অঁ অঁ অঁ অঁ অঁ অঁ অঁ শুনিছোঁ শুনিছোঁ নামটো শুনিছোঁ

অঁ অঁ

অঁ তিনিমাহ খন্দা পুখুৰী অঁ অঁ অঁ অঁ

অঁ পানী যোগান অঁ সেই পুখুৰীৰ পৰা পানী যোগান মানে ধৰিছিলে

সেইকাৰণে হ'ল নি বাইদেউ শিৱসাগৰ অঁ মান হ'ব ন হয় নেকি অঁ অঁ অঁ

অঁ অঁ অঁ সেই শুনিছোঁ